মই ভাবোঁ মোৰ শক্তি হ'ল মোৰ শিক্ষা কাৰণ আমি শিক্ষা হ'লে বহুতখিনি আগুৱাই যাব পাৰোঁ কিছুমান নজনা বস্তু জানিব পাৰোঁ আৰু আমাৰ চাকৰি বা পিছৰ কাৰণে ভৱিষ্যতৰ কাৰণেও বহুত ভাল হয় আমি ভাল চাকৰি কৰিব পাৰোঁ ভাল দৰমহা পাব পাৰোঁ সেয়েৰে আমি আমাৰ ঘৰখন মা দেউতাক অলপমান সুখ দিব পাৰোঁ তাৰপিছত যদি আমাৰ কিবা অসুবিধা হয় তেতিয়া আমি শিক্ষাৰ দ্বাৰাই সেইখিনি সমাধান কৰিব পাৰোঁ আৰু দুৰ্বলতাবোৰ হ'ল যে শিক্ষাই দুৰ্বলতা কাৰণ যদি আমাৰ শিক্ষা নাথাকে তেতিয়া আমি একো কৰিব নোৱাৰিম আমি একো বুজি নাপাম কোনোবাই যদি কিবা কয় আমাক তেতিয়া আমি উত্তৰ দিব নোৱাৰিম কাৰণ শিক্ষা নোহোৱা মানুহবোৰে একো বুজি নাপায় আমি শিক্ষা আমাৰ বহুত দৰকাৰী বস্তু আমি কেতিয়াবা ক'ৰবাত বাহিৰত যাব লগা হ'লেও আমাৰ শিক্ষাটো অতিকৈ প্ৰয়োজন কাৰণ আমাৰ যিটো ভাষাটো ভাষাটো আমি যদি আমি নপঢ়ো তে আমি একো বুজি নাপাম যে ক'ত কেনেকুৱা কি ভাষা প্ৰয়োগ কৰিব লাগে ক'ত ফুৰিব লাগে এখন যদি ফৰ্ম ফিলআপ কৰিব লগা হয় আমাৰ যদি শিক্ষা নাথাকে আমি যদি নাজানোৱে আমি সেইটো কেনেকে কৰিম গতিকে শিক্ষাই হ'ল আমাৰ আটাইতকৈ ডাঙৰ শক্তি আৰু শিক্ষাই হ'ল আমাৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা কাৰণ শিক্ষা নহ'লে মানুহ জীয়াই থকাতো বহুত টান আৰু শিক্ষা যদি থাকে তেনেহ'লে আমি কাৰো ওপৰত নিৰ্ভৰ কৰি থাকিব নালাগে বিয়াৰ পিছতে হওক বা আমাৰ জীৱনতেই হওক আমি যদি কাৰোবাৰ ওচৰত বোজা বোজা হৈ থাকোঁ তে আমাৰ একো গুৰুত্ব নোহোৱা হৈ যায় সমাজত কিন্তু আমি যদি শিক্ষাৰ দ্বাৰা নিজে ইন্দিপেণ্ডেণ্ট হয় নিজৰ ডিচিশ্যন নিজে ল'ব পাৰোঁ ভাল ডিচিশ্যন ল'ব পাৰোঁ আমাৰ ল'ৰা ছোৱালীক যেতিয়া আমি নিজে শিকাব পাৰোঁ তেনেহ'লে তাতকৈ ডাঙৰ শক্তি আৰু একো নাই শিক্ষাই আমাৰ জীৱনৰ আটাইতকৈ মূল আটাইতকৈ মূল্যৱান বস্তু কাৰণ শিক্ষা নহ'লে মানুহে একো বুজি নাপাব একো কৰিব নোৱাৰিব শিক্ষাৰ দ্বাৰা আমি কিবা এটা ব্যৱসায়ো কৰিব পাৰোঁ আমাৰ নিজৰ ভাৱনা চিন্তা দ্বাৰাই শিক্ষাৰ শিক্ষা লৈ গ্ৰহণ কৰি আমি যদি কিবা এটা ব্যৱসায়ো ব্যৱসায়ো কৰোঁ তেতিয়া আমি শিক্ষাৰ দ্বাৰা লাভৱান হ'ব পাৰোঁ আৰু শিক্ষা আমি আচলতে সকলোকে দিয়াতো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা মই যদি আজি শিক্ষা গ্ৰহণ কৰিছোঁ তেনেহ'লে মই আনক শিক্ষা প্ৰদান কৰাটোও মোৰ কাৰণে এটা দ্বায়িত্ব কথা কাৰণ সকলোৱে শিক্ষা গ্ৰহণ কৰিব লাগে সকলোৱে শিক্ষিত হ'ব লাগে আৰু আমাৰ সমাজত অশিক্ষিতৰ অশিক্ষিতৰ মাত্ৰা কমিব লাগে